ভৱিষ্যতে মই এটা চাকৰি কৰিব বিচাৰোঁ চাকৰি কৰাটো সকলোৱে বিচাৰে গতিকে ময়ো বিচাৰোঁ কাৰণ চাকৰিটো কৰিলে মানুহৰ জীৱনটো অকণ সুখে শান্তিৰে চলিব পাৰে বুলি ভাবোঁ আৰু মানে একো বহুত ধৰণৰ সুবিধা বা সুবিধা পোৱা যায় বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগা নহয় মোৰ তাত ল'ৰা এটা ছোৱালী এজনী আছে বা হাজবেণ কোম্পানীত থাকে গতিম যদি মোৰ চাকৰি যদি থাকিলেহেঁতেন তেতিয়াহ'লে হাজবেন্দৰ লগত কোম্পানীত যাবলগা নহ'লেহেঁতেন তেনেকৈ চলি থাকিলোঁ হয় ইমান দূৰত থাকে এতিয়া বেয়া লাগে হয় নে নহয় আৰু ল'ৰাটো ছোৱালী এজনী ল'ৰাটো ছোৱালীজনীক এতিয়া মই প্ৰাইভেট স্কুলত পঢ়াইছিলোঁ ইংলিছ মিডিয়ামত প্ৰাইভেট স্কুলৰ পৰা এতিয়া চৰকাৰী স্কুললৈ আনিলোঁ চৰকাৰী স্কুলত অনাৰ লগতে সিহঁতক ভাল টিউশ্যন এটা দিব লগা হ'লে টকা পইচা লাগে টকা পইচাৰ লগতো কেৰিয়াৰটো গঢ়িব লগা হ'লে এটা চাকৰি লাগে হয় নে নহয় এতিয়া চাকৰিটো লগ হেৰি পালে ধৰি লওক ল'ৰাটোকে ছোৱালীজনীকে ভালকৈ পঢ়াব পৰা যায় ভালকৈ টিউশ্যন দিব পাৰিম ভালকৈ পিন্ধাব পাৰিম ভালকৈ খোৱাব পাৰিম ভালকৈ ৰাখিব পাৰিম যি বিচাৰে তাকে দিব পাৰিম তেনেকুৱা ধৰণৰ প্ৰত্যেক মাক দেউতাকে বিচাৰে ভাল বস্তু এটা দিবৰ কাৰণে ল'ৰা ছোৱালীক বা ভাল বস্তু এটা খোৱাবৰ কাৰণে সকলো মাক দেউতাকে সেইটো আশা কৰে সকলোৰে এটা সপোন থাকে এইটো আৰু ল'ৰাটোকে ছোৱালীজনীকে ভাল মানুহ কৰিবৰ কাৰণে সকলোৱে বিচাৰে অকল মই বিচৰাটোৱে নহয় মোৰ নিচিনা মাতৃহাজাৰ হাজাৰ লাখ লাখ পৃথিৱীত আছে সকলো মাতৃয়ে বিচাৰে নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক ভাল মানুহ কৰিবৰ কাৰণে বা ভাল ডেচ পোচাক পিন্ধাবৰ কাৰণে বা ভালকৈ খোৱাবৰ কাৰণে বা ভালকৈ ক'ৰবাত যাবৰ কাৰণে দিবৰ কাৰণে বিচাৰে তেনেকুৱা ধৰণৰ কৰিব লগা হ'লে এনেকেই ইয়াতো গঢ়টো লাগিবই কে ইয়াতো গঢ়টো লগাৰ লগতে কে ইয়াতো প্ৰথম কথা হ'ল কি ইয়াতো যেতিয়া হ'ব লাগিব তেতিয়া ভৱিষ্যতে এটা চাকৰি লাগে ভাল চাকৰি এটা ভাল চাকৰি এটা লাগিব লগা হ'লে শিক্ষাখিনিও লাগে কিন্তু শিক্ষাৰ অবিহনে আজিৰ যুগত একোৱে নহয় গতিকে মই যিহেতু হায়াৰ চেকেণ্ডেৰী পাছ হায়াৰ চেকেণ্ডেৰী পাছ হিচাপে এটা মধ্যবিত্ত চাকৰি হ'লেও তেনেকে ফৰ্থ গ্ৰেড হ'লেও বা থাৰ্ড গ্ৰেড হ'লেও চলিব পাৰোঁ আৰু সেইটো সুবিধা হ'লে ল'আটোকে ছোৱালীজনীকে ভালকৈ পঢ়াব পাৰিম গতিকে মই ভৱিষ্যতে এটা কেৰিয়াৰত ভাল কেৰিয়াৰ এটা হ'ব লগা হ'লে এটা চাকৰি মই বিচাৰোঁ আৰু সেই চাকৰিটোৰ পৰাই মোৰ ল'ৰাটোকে ছোৱালীজনীকে ভালকৈ পঢ়াব বিচাৰিম বা ছোৱালীজনীও এতিয়া টিউশ্যনৰ অসুবিধা হৈ আছে কিছুমান টিউশ্যন দিব পৰা যাব ল'ৰাটোক টিউশ্যন দিব পৰা যাব মেট্ৰিক দিব যিহেতু আৰু ছোৱালীজনীও মেট্ৰিক দিব নাইনত পঢ়ি আছে তাই ল'ৰাটো বৰ্তমান টেনত পঢ়ি আছে হাজবেণ্ডে আৰু কোম্পানীত আছে তেতিয়া কোম্পানীত থাকিব লগা নহ'ব আৰু চাকৰি তেনেকৈ পোৱাটো টানো আজিৰ যুগত বাৰু সহজো বহুত আগৰ যুগত চাকৰি পাব লগা হ'লে আগৰ যুগ বুলিয়ে নহয় আগৰ যুগত মাতি মাতি চাকৰি দিয়ে কিছুমানক ভালকৈ পঢ়া মানুহবিলাকক কিছুমানৰ আকৌ টকা ঘোচ দিবলগা হয় এতিয়া ধৰি ল আজিৰ যুগত টকা ঘুচ দিব নালাগে বিনা পইচাত চাকৰি হৈ যায়গৈ গতিকে চাকৰিটো হ'ব লগা হ'লে অকণমান কষ্টও কৰিব লাগিব বৰ্তমান এতিয়া অনলাইন কৰি আছোঁ অনলাইন হৈ যোৱাৰ পিছত যদি চাকৰিটো হয় তেতিয়া ধৰি ল চাকৰিটো হ'লে ভাল আৰু এতিয়া আজিৰ যুগত বেংকৰ লোন বা মানুহে ধাৰে দিব বিচাৰে কাক দিব বিচাৰে চাকৰি আছে নে নাই সেইটো সোধে বেংকৰ লোনটো দিব লগা হ'লে বেংকৰ লোনটো চাকৰি আছে নে নাই সেইটো চাব আৰু ধৰি ল এটা ল'ৰাই চাব আহিলে ছোৱালী এজনী বোলে মাক দেউতাকে কি কৰে সেনেকুৱা ধৰণৰ খবৰ কথা আহি পৰে বাৰু ছোৱালীজনীক এঘৰত দিব লগা হ'ল তেতিয়াও আহি গ'ল প্ৰবলেম মাকে কিবা চাকৰি কৰে নেকি বাৰু হেৰি কৰে নেকি এনেকুৱা ধৰণৰ কথা আজিৰ যুগত টকা পইচাই বহুত মানুহৰ সব সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰি গতিকে চাকৰি এটা হ'লে বাৰু ভৱিষ্যতে ল'ৰাটো ছোৱালীজনীক গঢ় দিব পৰা যাবয়ে তাৰ বাহিৰে ভাল এঘৰত দিব লগা হ'লেও ভালকৈ চাই চিতি দিব লগা হ'লে আৰু সেই পৰিৱেশটোৰ লগত বা তেনেকুৱা ধৰণে দুই ঘৰ মানে মানুহৰ মাজত এটা অলপ সমান সমান হেৰিটো থাকিব লাগে তেতিয়া ভাল লাগে আৰু এতিয়া ল'ৰাটোকো বাইক লাগে মোবাইল লাগে এইবিলাক দিব লগা হ'লে এটা ধৰি লওক চাকৰি লাগে চাকৰি হ'লে কোনো ধৰণৰ অসুবিধা নাথাকে অসুবিধা নাথাকে কিহৰ কাৰণে চাকৰি যেতিয়া হ'ব তেতিয়া টকা পইচাৰ কোনো টেনশ্যন আহি নপৰে বা মই ঘপককৈ লোন এটাই লৈ ল'লোঁ লোনটো লৈ পেলাই ল'ৰাটোক যদি ভাল পঢ়াব ইচ্ছা কৰিছোঁ বোলে আজি ডক্তৰ পঢ়াব বা ইঞ্জিনিয়াৰ পঢ়াওঁ তেতিয়াহ'লেতো টকা বহুত লাগিব আজিকালি এটা ভাড়া ৰুমৰ দাম কিমান আমি ভাড়া ৰুমত থ'ব লগা হ'লে টকা লাগিলে গতিকে মই ঘপককৈ লোন লৈ ল'লোঁ লোনটো লৈ পেলাই তেনেকৈ পঢ়ালোঁ বাৰু ঘৰ এটা বনালোঁ ভালকৈ বা গাড়ী এখনকে ল'লোঁ তেনেকুৱা ধৰণৰ গোটেইখিনি কৰিব লগা হ'লেইটো হেৰিটো লাগে চাকৰি লাগে কাৰণ চাকৰি থকা মানুহকহে আজিৰ যুগত লোন দিয়ে গতিকে সেই লোনটো লৈয়ে বাৰু ইটো সিটো কৰি পেলাই ভালকৈ কৰিব পাৰোঁ কামবিলাক এতিয়া ধৰি ল চাকৰি নোহোৱা মানুহক মানুহেও টকা দিব নিবিচাৰে বা বেংকেও দিব নিবিচাৰে তেনেকুৱা ধৰণৰ কথা আৰু মই গতিকে জীৱনটোত মানে খুব এটা আশা ভৱিষ্যতে এটা চাকৰি হওক আৰু ভৱিষ্যতে ভাল মানুহ কৰি তোলো ল'ৰাটোকে ছোৱালীজনীকে যাতে সিহঁতে কাৰো ঠাইত হাত মেলিব নোপোৱাকৈ মই সিহঁতৰ কাৰণে কিবা এটা কৰি থৈ যাওঁ নমৰাৰ আগত সেইবিলাক ভাবোঁ আৰু মাক হিচাবে প্ৰত্যেক মাকে সেইটো ভাবে সেইটো প্ৰত্যেক মাক দেউতাকে ল'ৰা ছোৱালীজনীৰ কাৰণে ভাবে এতিয়া দেউতাকে বাহিৰত থাকে দেউতাকে এতিয়া বাহিৰত থাকিয়ে সেইখিনি ইনকাম কৰিয়ে পঠিয়াই পইচা পাতিবিলাক সেনেকেই ল'ৰাটোকে ছোৱালীজনীকে পঢ়াই আছোঁ আৰু ছোৱালীজনীকো এতিয়া নাইনত পঢ়াই আছোঁ ল'ৰাটোও এতিয়া টেনত পঢ়ি আছে ল'ৰাটো এতিয়া মেট্ৰিক দিব মেট্ৰিক দিয়াৰ লগতে খৰচটো বাঢ়ি আহিব কলেজত যেতিয়া দিব লাগিব গতিকে ভৱিষ্যতে চাকৰি এটা হ'লে ভাল পাওঁ আৰু সেই চাকৰিটো হ'লে তেতিয়াহ'লে ল'ৰাটোকে ছোৱালীজনীকে ভালকৈ পঢ়াব পাৰোঁ বা অঁ এই ভালকৈ পিন্ধাব পাৰিম ভালকৈ টিউশ্যন দিব পাৰিম বা গাড়ী এখন লাগিলে বাইক এখন তেতিয়া দিব পাৰিম তেনেকুৱা ধৰণৰ আশাবিলাক থাকি যায় আৰু সেই আশাবিলাক পূৰণ কৰিবৰ কাৰণে এটা চাকৰি লাগে এতিয়া বৰ্তমান মই আছোঁ তেনেকৈ বিজনেচ কৰি পেলাই বিজনেচতটো আৰু লাভ লোকচান এই দুটা বস্তু থাকেই চাকৰি হ'লে আৰু লাভ লোকচানৰ কথা আহি নপৰে আৰু মাহৰ দৰমহাটো থাকিবই আৰু চুটি থাকে কিছুমান চুটি লৈ লৈ কামবিলাক কৰিব পৰা যায় বা আজি ধৰি লওক চুটি বা আজি চানডে বন্ধ আছে মই আজি অমুকখিনি কৰিব পাৰোঁ বা অমুকত কৰিব যাওঁ আমি এতিয়া বেপাৰ বাণিজ্য কৰা মানুহ আৰু বন্ধ ৰখালে টকাটো নেপাওঁ বা বন্ধ নৰখালে টকাটো পাম তেনেকুৱা ধৰণৰ আৰু চাকৰি হ'লে ধৰি লওক এইবিলাক আহি নপৰে আৰু বন্ধ কৰা নকৰা যেতিয়া সেইটো বন্ধ থাকিব চৰকাৰী ৰোলত তেতিয়া সিহঁতৰ দৰমহাটো তেনেকেই সোমাব গতিকে চাকৰি হোৱাটো প্ৰত্যেকেই বিচাৰে ময়ো তেনেকৈ বিচাৰোঁ ভৱিষ্যতে এটা চাকৰি হওক অনলাইনবিলাক কৰিয়ে আছোঁ ইটোৰ পৰা সিটো সিটোৰ পৰা সিটো এতিয়ালৈকেচোন ভগৱানে মিলোৱা নাই নে কপালতে নাই পিছলৈকে হয়তো মিলাবও পাৰে কাৰণ আজিৰ যুগত বহুত সহজো হৈছে চাকৰি পোৱা বহুত টানো কাৰণ শিক্ষা লাগিব শিক্ষা অবিহনেতো চাকৰি নহয় যি যেনেকুৱা ধৰি লওক শিক্ষা এতিয়া বি এ পাচ কৰাখিনিৰ কাৰণে ভাল ভাল চাকৰি থাকে আৰু হায়াৰ চেকেণ্ডেৰী পাচ কৰাখিনিৰ কাৰণে এটা ফৰ্থ গ্ৰেডেই হওক থাৰ্ড গ্ৰেডেই হওক এতিয়া ডক্তৰ হিমন্ত বিশ্বশৰ্মাই বিভিন্ন ধৰণৰ আঁচনি বা সুবিধাজনক দিয়ে আছে সুবিধা দিয়ে আছে সকলোকে সেই সুবিধামতে সকলোৱে প্ৰাপ্য লৈয়ে আছে বৰ্তমান এতিয়া কিছুমান কিছুমানে ল'ব পৰা নাই তেওঁলোককো বহুত সুবিধা দিয়ে আছে চৰকাৰে কৰিয়ে আছে গতিকে ময়ো তেনেকে বিচাৰোঁ কৰিবৰ কাৰণে ভৱিষ্যতে চাকৰিটো হওক আৰু সেই চাকৰিটো হ'লে ল'ৰাটোকে ছোৱালীজনীকে ভালকৈ পঢ়াব পাৰিম বা পিন্ধাব পাৰিম বা লগা বস্তুটো দিব পাৰিম সেইটোৱে আশা আৰু ঘৰতো মা দেউতা আছে এতিয়া দেউতা বয়সস্থ হৈছে একো কৰিব নোৱাৰা ইটো সিটো কৰিব নোৱাৰে আৰু মা আছে মাও বয়সস্থ হৈছে ইটো সিটো কৰিব নোৱাৰে তেওঁলোককো বেমাৰ আজাৰ হ'লে ইটো সিটো বস্তু বা ঔষধ পাতি দিব লগা হ'লে আজিকালি ঔষধৰ দাম কিমান সেইবিলাক বিভিন্ন ধৰণৰ আৰু ঘৰৰ সমস্যা সেইবিলাক দূৰ হয় আৰু মানে এটা চাকৰি থাকিলে হাজবেণ্ডৰে হওক বা মোৰে হওক চাকৰি এটা থাকিলে ভাল হয় এতিয়া ল'ৰাটোৱে ছোৱালীজনীয়ে পঢ়ি আছে সিহঁতেও যদি ভৱিষ্যতে সেনেকৈ ভালকৈ পঢ়িব পাৰে সিহঁতৰো এটা এটা চাকৰি হওক চাকৰি হ'লে সিহঁতৰো জীৱনটো সুখে শান্তিৰে চলিব পাৰিব আমাক চলাব নালাগে সিহঁতে নিজে ভালকৈ চলক সেনেকুৱা ধৰণৰ আৰু ভৱিষ্যতে সেনেকেই আৰু মই এজনী টিচা হ'ব বিচাৰোঁ কাৰণ টিচা বহুত সন্মান আছে টিচা সন্মানটো বহুত ভাল লাগে কাৰণ টিচাৰে এতিয়া এজন ছাত্ৰক ভৱিষ্যতটো উজ্জ্বল কৰি দিব পাৰে সিহঁতক পঢ়োৱাই শুনোৱাই বাৰু জ্ঞান দি পোহৰাই দিব পাৰে এডাল মমৰ দৰে টিচাৰ এজনে গলি গলি নিজৰ জীৱনটো ছাঁই কৰি এজন শি ছাত্ৰক গঢ় দিব পাৰে তেনেকুৱা ধৰণৰ জ্ঞানবিলাক পোহৰাই দিব পাৰে তেনেকুৱা ধৰণে মোৰ মানে শিক্ষক শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ শিক্ষয়িত্ৰী হ'লে ভাল লাগে আৰু সকলো ছাত্ৰ ছাত্ৰীৰ পৰা সন্মানটো পোৱা যায় আৰু তাৰ বাহিৰে শিক্ষকৰ হেৰিটো থাকে বহুত ফেচেলেটি হয় আৰু মানে চাকৰি যুগত তেওঁলোকে তিনিটা বজাৰ পৰা নটাৰ পৰা তিনিটালৈ ডিউটি কৰিলে তিনিটাৰ পৰা ডিউটি নাই বাকীখিনি কাম আৰু কৰিব লগা নহয় আৰু গতিকে মই টিচাৰটোৱে ভাল পাওঁ ভৱিষ্যতে মই সেই টিচাৰ হ'বই বিচাৰোঁ টিচাৰ হ'লে চব ধৰণৰ মানে ঘৰো মানে কাৰ টাইমবিলাক দিব পৰা যায় ল'ৰা ছোৱালীক আৰু তাৰ বাহিৰে নিজেও অলপ টাইম পোৱা যায় কিন্তু বেলেগ চাকৰি হ'লে পুলিচ বা ডক্তৰ সিহঁতৰ টাইম নথকা যেন পাওঁ মই নিজেও দেখি আছোঁ গতিকে মোৰ সেইবিলাক হোৱাৰ ইচ্ছা নাই ইচ্ছা আছে সেইটোৱে ভৱিষ্যতে এজন ভাল শিক্ষয়িত্ৰী হোৱাৰ ইচ্ছা আছে মোৰ আৰু শিক্ষয়িত্ৰী হ'লে পঢ়াইও ভাল লাগে মোৰ বিশেষকৈ ল'ৰা ছোৱালীক পঢ়াই ভাল পাওঁ শিক্ষা নিজৰ জ্ঞানখিনি যিমানখিনি আছে সেইখিনি দিব বিচাৰোঁ তাৰ বাহিৰে আৰু কিতাপৰ লগত যেতিয়া সংযোগটো থাকিব সংযোগটো থাকিলে মানে হেইটো ভাল হয় আৰু মানে নিজৰ ব্ৰেইনটো ছাৰ্প হয় তাৰবাহিৰে মনত ৰখা স্মৃতিশক্তিটো থাকি যায়গৈ যেতিয়া মানুহ এগৰাকীয়ে বা মানুহ এজনে যিমান পঢ়া নহওক কিতাপৰ লগত যেতিয়া সংযোগ সংগতিটো নাথাকে তেতিয়া মানে সেইবিলাক নাথাকে একো কি বোলে এই হেৰি কি বোলে সংগতিটো নাথাকিলে মানে মনত ৰখা শক্তিটো কমি থাকে আৰু যেতিয়া কিতাপৰ লগত সংগতিটো থাকে তেতিয়া মানে চব কথা মনত ৰখি যায়গৈ এতিয়া ক খ গ আগতে পঢ়োঁ পঢ়োঁ এতিয়া যদি ক'ৰবাৰ এজন মানুহক ভাল শিক্ষা থকা ল'ৰা এজনক পঢ়িব দিওঁ যদি ক খ খন মানে ক ফলাখন পঢ়িলেও বহুতখিনি ভুল হৈ যাব পাৰে লিখিব দিলেও ভুল হ'ব পাৰে তেনেকুৱা ধৰণৰ গতিকে তেনেকুৱা ধৰণৰ যেতিয়া কিতাপৰ লগত সংগতিটো থাকিব তেতিয়া মানে বহুতখিনি মনত থাকে এতিয়া অংকবিলাক আগৰ দিনৰ অংকবিলাকো নিয়মবিলাক বেলেগ আছিলে এতিয়া নিয়মবিলাকো বেলেগ গতিকে আগৰ দিনৰ নিয়মৰ লগত যদি এতিয়াৰ দিনৰ অংকবিলাক কৰিব পৰা যায় তেতিয়াহ'লে সেই কিতাপৰ লগত সংগতিটো থাকিব লাগিব তেতিয়া কৰিব পৰা যায় আৰু সেইটোৱে মই ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হ'বতো বিচাৰোঁৱে সেইটো মোৰ একদম আগৰ পৰাই এইটো সপোন সপোনটো সপোন হৈয়ে আছে এতিয়ালৈকে হোৱা নাই সপোন দিঠকত পৰিণত ভৱিষ্যতে পৰিণত হয় নে নহয় সেইটো আৰু ভগৱানে জানে আৰু ভগৱানে জানে আৰু গতিকে সেইটো মই নিবিচাৰোঁ কি হয় ভগৱানে এজন শিক্ষক হ'ব বিচাৰে নে নিবিচাৰে